হেল্লো দাদা ক'ত লাগিছে ফোনটো অঁ ছুইগী হেডকোৱাটাৰত লাগিছেনে অঁ অঁ অঁ এই আপোনাৰ মই অৰ্ডাৰ এটা দিছিলোঁ পিজ্জা অঁ মানে পিজ্জাবোৰ অলপ মানে মানে ধৰক ইমান বাহিৰে পেকেটিং ভাল হোৱা নাই আপোনালোকৰ লগতে আপোনালোকৰ গোটেই পিজ্জা তিজা ডেলিভাৰি বয়টোৱে চাগে ভাঙি মেলি আনিছে গোটেই মানে একদম এইটো ছাৰ্ভিচটো ভাল পোৱা নাই দেই মই অঁ আপুনি এতিয়া চাওক কিবা এটা উপায় এনেকৈ যদি মোক আপুনি যদি মোক লাগিলে এঘৰ মানে ধৰক আপোনাৰ আপুনি আধা ঘণ্টাৰ ভিতৰত ধৰক আপুনি যদি আকৌ মোক পাৰে বেলেগ আকৌ বেলেগ এটা যদি কিবা অপশ্যনত যদি দিব পাৰে দি দিয়ক অঁ অঁ মানে এইটো মানে মোৰ প্ৰব্লেমটো সেইটোৱে এনেকৈ যে মানুহৰ ঘৰত মানুহ আহিছিলে তাৰ পৰা আপোনাৰ তাক তাকে আৰু মানুহবোৰক এতিয়া এনেকুৱা এনেকুৱা পিজ্জাবোৰ কেনেকৈ খুৱাওঁ বাৰু তাকে অঁ আপুনি কাম কৰক কিবা এটা কিবা এটা ব্যৱস্থা কৰক তাৰ বিষয়ে আৰু নহ'লে মই এইটো আৰু কিবা এটা একশ্য়নে ল'ব লাগিব আৰু যদি এইটো আপুনি নোৱাৰে বুলি কৈছে যদি চাওক আপুনি কেনেকৈ কি মিলায় হ'ব দিয়ক ঠিক আছে চাওক মোক মানে ইমিডিয়েট লাগেই মানে নহ'লে মানুহ আকৌ মানুহ আকৌ মানুহক এনেকুৱা খানাবোৰ নহ'ব নহয় এনেকৈ আকৌ মানুহে বেয়া পাব নহয় এনেকুৱা খানাবোৰ দিলে